হেল্ল' অঁ কমলা বাইদেউ হয়নে আপুনি ক'ত আছে মই অঁ অঁ হেল্ল' অঁ দোকানতে আছেনে আপুনি অঁ মই কালিও গৈছিলোঁ পৰহিও গৈছিলোঁ আপোনাৰ দোকানলে আপোনাক পোৱা নাই আকৌ অঁ মোক আকৌ আপোনাকহে লাগিছিলে এই আমাৰ ঘৰতে বিয়া এখন ওলাইছে তাৰ কাৰণে বোলো আপোনাকে কওঁ পাচলিৰ কথা কি কি ৰাখিছে দোকানত

অঁ

এতিয়া মোক বেছি বেছিকে লাগিছিলে নহয় আপুনি কিমান মান মানত কিম কেনেকে ধৰিব এই দুশ তিনিশ মানুহ হ'লে হ'লে কিমান মান পৰিব বাৰু আপুনি বিলাহী ৰঙালাও তেনেকে ভৰাই দিব লাগিব অঁ মিক্স

তেনেকুৱা মিক্স তেনেকুৱা মিক্স ভাজি বনাবলৈ কি কি আইটেম আছে আপোনালোকৰ তাত

তাকে পৰিমাণটো কিমান অঁ আপোনালোকে ঘৰলে পঠিয়াব পাৰিব নহয় অঁ তেনেকে মানুহ আছে বিয়া আৰু তিনিদিন পিছত

অঁ অঁ হৈ যাব বাৰু অকণমান কমাই মেলি ধৰিব আৰু মই আপোনাক হিচাপটো পঠিয়াই দিম বাৰু অঁ অঁ ঠিক আছে বাৰু অঁ অঁ ঠিক আছে দিয়ক ভাল ভাল অঁ যাম বাৰু